হেল্ল' দাদা এইটো ক'ত লাগিছে বাৰু অঁ কালি মই যে আপোনাৰ গাড়ীখন বুক কৰিছিলোঁ কালি এই গোলাঘাটলৈ যাম বুলি কৈছিলোঁ গতিকে যাব নোৱাৰিম তালৈ বিশেষ বিশেষ ঘৰত মানে অলপ অসুবিধা হ'ল অসুবিধাটোৰ কাৰণে যাবলৈ দিগদাৰ হ'ব গতিকে আপুনি আহিব নালাগে আৰু আপোনাক যে মই এডভাঞ্চটো দি থৈছিলোঁ যোৱাকালি গতিকে সেইটো ঘূৰাই দিলে ভাল হ'ব আৰু পাৰিলে সোনকালে ঘূৰাই দিলে ভাল পাম আৰু বাৰু হ'ব ঠিক আছে